মোৰ অঞ্চলত ব্যৱহাৰ কৰা মুখ্য ভাষা অসমীয়া আৰু তাৰ লগে লগে কামৰূপীয়া নলবেইৰা বৰপেইটা গোৱালপৰীয়া এই ভাষাসমূহ উপভাষাসমূহ অঞ্চল ভেদে মানুহে পৃথক পৃথকৈ কৈ থকা দেখা যায় কাৰণ মই বৰ্তমান য'ত থাকো তাতে বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বী লগতে বিভিন্ন ভাষা ভাষী লোকসমূহ দেখা যায় ইয়াতে মূল ভাষা হিচাপে অসমীয়া ব্যৱহৃত ব্যৱহাৰ কৰা হয় যদিও হিন্দী ইংৰাজী ঠাইয়ে ঠাইয়ে নেপালী ঠাইয়ে ঠাইয়ে চিলেটী বেংগলী এই সকলোবোৰ ভাষাও মানুহে কয় ত' মানুহে কৰ্ম বা শিক্ষাৰ বাবে অধিক ভাষা শিকে শিকা দেখা যায় যেনেকৈ মানুহে যদি এটা হিন্দী ভাষী অনুষ্ঠানত ভাগ ল'ব লগা হয় বা কৰ্মত ভাগ ল'ব লগা হয় তাতে মানুহক সেই মানুহজনে যদি অসমীয়া ভাষাৰ বাহিৰে অন্য ভাষাসমূহ নাজানে তেতিয়া হ'লে তেওঁক সেই সেই অনুষ্ঠানটোত ভাগ ল'বৰ কাৰণে বিভিন্ন ভাষাসমূহ শিকে যাতে তেওঁ সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহত নিজৰ ভাষাক ভাষিক সংকটত নোভোগে আৰু তেওঁলোকে নিজৰ পাৰ্ফৰমেন্সবোৰ খুব খুব ভালদৰে দিব পাৰে মানে নিজৰ মাতৃভাষা ক'বলৈ যুৱক যুৱতীসকলে গৌৰৱ অনুভৱ কৰা দেখা যায় তেওঁলোকে যিটো যিখন ঠাইৰ পৰা আহে বা যিখন ঠাইত তেওঁলোকে নিজৰ বিলং কৰে সেই ঠাইসমূহত ভাল নিজৰ ভাষাসমূহ ধৰি ৰখা দেখা যায় গতিকে মূলতঃ অসমীয়া ভাষা ইয়াতে ব্য়ৱহাৰ কৰা হয় অসমত আৰু অসমৰ যুৱক যুৱতীসকলে অসমীয়া ভাষা ক'বলৈ কেতিয়াও বেয়া নাপায় তেওঁলোকে যিমান পৰ্যাপ্ত পৰিমাণে অসমীয়া ভাষা ক'বলৈ বিচাৰে আৰু কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষাই হওক বা বিভিন্ন কৰ্মত তাত তেওঁলোকে নিজৰ অসমীয়া ভাষাটো ব্যৱহাৰ কৰা দেখা নাযায় তাত তেওঁলোকে কেতিয়াবা ইংৰাজী বা হিন্দী বা অন্য যি ভাষা উপলব্ধ সেই ভাষা গ্ৰহণ কৰে বা সেই ভাষা অনুযায়ী নিজৰ কৰ্মবোৰ চলাই যায়